ভাৰতত বহুতো ব্যৱসায়ী উদ্যোগপতি আৰু নেতা আছে মই জনাৰ ভিতৰত আমাৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়া আমাৰ গাঁও নামঘৰৰ বাবে বহুতো পৰিমাণৰ অনুদান আগবঢ়াইছে লগতে আমাৰ গাঁৱৰ ৰাস্তা ঘাট সুচল কৰি দিছিল বৰ্তমানো ভালেই হৈ আছে বিধায়ক ডাঙৰীয়াই বহু ঠাইত বহু ভাল কাম কৰি গৈছে গাঁও ওচৰে পাজৰে বহুতো ভাল কাম কৰি আছে আমাৰ গাঁৱৰ যাতায়তৰ বাবে আগতে বহুতো অসুবিধা হৈছিল সেয়েহে অসুবিধাসমূহ আমাৰ সমষ্টি ৰামেশ্চৰ তেলী ডাঙৰীয়াই নোহোৱা কৰি দিলে আগতে আমাৰ কাঠৰ দলং আছিল সেইখন ভাঙি পৰে সেয়েহে দলংখন ৰামেশ্বৰ তেলী ডাঙৰীয়াই ঠিক কৰি দিলে পকী দলং